ভাৰতীয় সমাজ ধৰ্মৰ ভূমিকাৰ কথা কবলৈ গ'লে ভাৰতত বিভিন্ন ধৰ্মৰ লোকে বসবাস কৰে আমাৰ ওচৰে পাঁজৰে হিন্দু আৰু ইছলাম ধৰ্মৰ লোকে বসবাস কৰে ময়ো হিন্দু ধৰ্মৰ লোক হিন্দু ধৰ্মৰ কথা কবলৈ গ'লে হিন্দু ধৰ্ম নামঘৰতে একত্ৰিত হয় তাতে নামঘৰত নাম কীৰ্তন লোৱা হয় ভাদমহীয়া গুৰু দুজনাৰ তিথি আৰু তেওঁলোকৰ জন্ম উৎসৱ নামঘৰতে সকলো গোটখাই পালন কৰা হয় ঠিক তেনেদৰে ইছলাম ধৰ্ম সকলোৱে মছজিদত নামাজ পঢ়ে ৰাতিপুৱা দুপৰীয়া গধূলি তেওঁলোকে একত্ৰিত হৈ নামাজ পঢ়ে আৰু হিন্দু আৰু মুছলমান মুছলমান বুলিবলৈ একো ভেদাভেদ নাই কাৰণ যেতিয়া এখন স্কুলত ল'ৰা ছোৱালী স্কুলত পঢ়ে হিন্দু মুছলমান সকলোৱে একেলগে পঢ়ে আমাৰ দেশখন এখন দেশ সেই দেশত হিন্দু মুছলমান ককাই ভাই হিচাপে থাকিব লাগে কাৰণ তেওঁ আমিও তেওঁলোকৰ ঘৰলৈ যাওঁ তেওঁলোকো আমাৰ ঘৰলৈ আহে তেওঁলোকে ঈদ পাতে ঠিক যেনেদৰে আমি যেনেদৰে বিহু পাতো ঈদত তেওঁলোকে একত্ৰিত হৈ নামাজ পঢ়ে ঠিক সেই বিহুতো আমাৰ একত্ৰিত হৈ নামঘৰতে ভকত গোট খাই নাম কীৰ্তন কৰে হিন্দু আৰু মুছলমান দুয়ো একেলগে মিলাপ্ৰীতি হৈ থকাটোকে মই বিচাৰোঁ